লখিমপুৰ জিলাখনত বহু পৰিমাণে আৱাস গৃহ আছে এই আৱাস গৃহত থাকি দূৰ দূৰণিৰ ছাত্ৰসকলে শিক্ষা গ্ৰহণ কৰে আমাৰ জিলাত বহুকেইখন ভাল হোটেল আছে জ'ত দূৰ দূৰণি পৰ্যটকসকলে আহি তাতে থকা ব্যৱস্থা আছে আমাৰ জিলাত থকা সত্ৰ আৰু নামঘৰত ভকত বৈষ্ণৱসকলে আহি থকা ধুনীয়াকৈ সুবিধা আছে লখিমপুৰ জিলাখনত থকা আৱাস গৃহ মূল্য নূন্যতম তাত সৰ্ব সাধাৰণ লোকৰ ছাত্ৰ ছাত্ৰীও আহি ভালদৰে থাকিবলৈ সুবিধা পায় সেইবাবে বহু দূৰ দূৰণি ছাত্ৰ ছাত্ৰীয়ে আহি লখিমপুৰ জিলাখনত শিক্ষা গ্ৰহণ কৰিবলৈ আহে